অঁ কওকচোন অঁ কওকচোন বাইদেউ অঁ বাইদেউ পাব পাব অঁ আছে অঁ দা দাম এশ বিছ টকামান হ'ব অঁ অকল জামেটি নহয় আৰু কিবা সি বহী কিতাপ কলম সব আছে আমাৰ পেঞ্চিল এই কালাৰ পেঞ্চিল সব আছে আমাৰ দোকান অঁ দোকানটো এই বতামৰা চেচা পুখুৰী নামৰ ঠাইডোখৰত আছে অঁ অঁ হ'ব হ'ব বাইদেউ হ'ব থেংক ইউ অঁ হ'ব অঁ হ'ব হ'ব থেংক ইউ অঁ হ'ব